অঁ অঁ অঁ ক' বৰসবাহবোৰত খবৰ কৰিছিলোঁ তাকে মই গম পালোঁ দিন বাৰটো বাকী এনেই ঠিকে ঠাকে চলি আছেনে আছে প্ৰেক্টিচটো হ'ব লাগে মানুহ আহেনে প্ৰেক্টিচলৈ নাই নাই মইতো যাম মই এই চাৰি পাঁচ দিনৰ আগতে মই চুটি বিচাৰিলো চাৰি পাঁচদিন মই পাই যামগৈ এনেই বাকী সব ঠিকে চলি আছে আৰু ন' তাত অঁ এনেই লগৰীয়াবোৰ আকৌ অঁ এই লগৰীয়াবিলাককো খা খবৰ দি দিব লাগে নাই ঠিকে আছে ঠিকে আছে ফোনত ক'লেও হ'ল বাকী এই কি কয় বেনাৰ এখন বনাব লাগিছিলে নহয় অঁ সেইটো ধৰি ল' সেইটো পইচাটো মিলি যাব সেইটো পইছাটোলৈ চিন্তা কৰিব নালাগে সেইটো লাগিলে মই দি দিম এইযে পানী গাঁৱলৈকে যাব লাগে পানী গাঁৱৰ এই ল'ৰাটো মোৰ অলপ চিনাকী মোৰ নামটো ক'ব লাগে তাত গৈ পিনি মোৰ নামটো কৈ দিলেই হ'ল তাত কেনেকে খালী বনাব লাগে সেইটো দেখাই দিব লাগিব দেখা অ সেইটো অ সেইটো পইচাটো মই দি দিম বেনাৰখনৰ অঁ তাত গৈ মোলৈ ফোনটো কৰি দিলেই হ'ল মই গুগল পে' কৰিয়ে দি দিম অঁ বাকী আৰু ভাওনা ইনে ৰাতিলে ধৰ চৰবতটো হ'ল চাহটো অঁ কৰিব অঁ নাই হয় হয় বাকী চৰবত আৰু চাহ যিটো সেইটো সেইটো মই দি দিম অঁ চৰবত আৰু চাহটো চাহ বিস্কুট অঁ নহয় সেইটোৱে কৈছোঁ মানুহখিনি মানে কি বস্তুটো পাতিলে মানুহখিনি অলপ ভাল পাব লাগে নহয় জানো সন্তুষ্টিটো অ যিহেতু বাহিৰৰ পৰাও মানুহটো আহে যে

অঁ আগ ভাগ লৈ মোক খালি খবৰ জনালেই হ'ল দেই অঁ যাম যাম যাম যাম হ'ব